আমাৰ অঞ্চলত দেহাল থানত কাৰ্বিসকলে দেহাল পূজা পাতা হয় এই দেহাল পূজাত বিভিন্ন ধৰণৰ নীতি নিয়ম কৰা হয় নীতি নিয়মত কিছুমান কিছুমান বলি বিধানৰ কামো কৰা হয় তাত সকলো মিলি জুলি ফুৰ্তি কৰে কাৰ্বি সমাজে সকলো মিলি জুলি ফুৰ্তি কৰে ফুৰ্তি কৰাৰ ওপৰিও তাত ট্ৰেডিশ্যনেল খাদ্য পোৱা যায় ট্ৰেডিশ্যনেল খাদ্যৰ উপৰি কিছু কাৰ্বিসকলৰ এটা অতি প্ৰয়োজনীয় বস্তু হৈছে ৰহি হাজ ৰহি হাজ নহ'লে ৰহি হাজ তাতে পোৱা যায় আৰু বড়ো সকলে বাথৌ পূজা পাতে তাতো সেই ৰহি হাজ লাগে পূজাত সকলো অঞ্চলৰ পৰা আহি সেই পূজা অংশগ্ৰহণ কৰাৰ অনুমতি দিয়া হয় সকলো মানুহে সেই পূজাত অংশগ্ৰহণ কৰিব পাৰে পূজাৰ পূজাত আমাৰ কিছুমান অসমীয়া অসমীয়াবোৰৰ যেনেকৈ বাথৌ মানে পূজা পাতিবলে বামুণৰ প্ৰয়োজন হয় তেনেকে কাৰ্বিসকলৰ ক্ষেত্ৰত কাৰ্বিসকলে পূজা পাতিলে পাতিলে যোন বামুনৰ ঠাইত আমাৰ দেউৰী বুলি কোৱা হয় আৰু কাৰ্বিসকলৰ অন্নপ্ৰসন্ন আৰু নামকৰণ একেলগে হৈ যায় তেনেকুৱা ক্ষেত্ৰত বহুত নীতি নিয়ম থাকে যেনেকে অসমীয়াবোৰে গংগা নদীত গৈ স্নান কৰে পবিত্ৰ হ'বৰ কাৰণে কিন্তু কাৰ্বি সমাজে নিজৰাত গৈ ত্ৰিবং বুলি কোৱা এটা ট্ৰাইবেল সকলৰ ত্ৰিবং বুলি এটা এবিধ বস্তু আছে সেইবিধ বস্তুৰ তলেদি নিজৰাত গৈ তলেদি সৰকিব লাগে সৰকিলে পবিত্ৰ হোৱা বুলি কোৱা হয় কাৰ্বিসকলৰ নামকৰণ নামকৰণ আৰু অন্নপ্ৰশন্ন একেলগে হৈ যায় তেতিয়া সময়ত আমাৰ যোনজন যোনজন মানুহে নামকৰণ কৰিব সেই মানুহজনক কাথাৰ বুলি কোৱা হয় কাথাৰে সকলোবোৰ নিয়ম নীতি কমপ্লিট কৰি দিয়ে সকলোবোৰ কাম কৰি দিয়ে